নগাওঁ জিলাৰ ইতিহাসতো বহুত আছে কবলৈ গ'লে

নগাওঁ জিলাৰ ইতিহাস মানে আপোনাক মই কি ক'ম আপোনাৰ এক্টৰৰ পৰা আৰম্ভ কৰি পলিটিছিয়ানৰ পৰা আৰম্ভ কৰি দুৰ্নীতিৰ পৰা আৰম্ভ কৰি শিক্ষা শিক্ষিত মানুহৰ পৰা আৰম্ভ কৰি সকলোখিনি একেলগে নগাঁৱতে পাব মানে নগাওঁখন বুলি ক'বলে গ'লে এটা ফুল পেকেজ নগাওঁখন দেই নগাওঁ জিলা ইতিহাস সাংঘাতিক ভাল কি ক'ম মানে আপোনাক কোন ফালৰ পৰা আৰম্ভ কৰিম এতিয়া নগাওঁ জিলাত আপোনাৰ নগাওঁ মহাবিদ্যালয়ত ৰিজাল্ট শুনিছেই কেনেকুৱা নগাওঁ মহাবিদ্যালয়ক তাৰপিছত ৰামানুজন কলেজৰ শুনিছেই বিছটাৰ ভিতৰত এইবাৰতো ঊনৈছটায়ে ষ্টেণ্ড কৰিছে ডি বি কলেজৰ মাহাত্য় জানেই

তাৰপিছত আছে বজাৰ পাতিৰ পৰা আৰম্ভ কৰি স্বৰ্গীয়া মাৰ্কেট ঢাকা পতি ইষ্টেডিয়াম মাৰ্কেট এই সকলোবোৰ মানে মা এই নগাঁৱত চবতকে কমত মানে গোটেই চাব গ'লে আপোনাৰ আপাৰ ছাইদ হওক লৱাৰ ছাইদ হওক নগাঁৱতে বস্তুবিলাকৰ দাম কম বুলি মানুহে কয় আৰু খোৱা বোৱাতো এক নম্বৰ আৰু খোৱা বোৱা নগাঁৱলে আহি যোন মানুহে আহিছে সেই মানুহে কৈছে যে কি ধুনীয়া খানা বনায় মানুহৰ কি ধুনীয়া ব্যৱহাৰ

গতিকে নগাওঁ বুলি ক'লে সকলো ফালৰ পৰা ভাল প্ৰাচীন প্ৰাচীন কাল কালতো নগাওঁ আপোনাৰ ঐতিহ্যমণ্ডিত আছিলে এতিয়াও আছে আধুনিক বিকাশতো সাংঘাতিকেই হৈছে সাংঘাতিকভাৱে আধুনিক বিকাশ হৈছে আধুনিক বিকাশ ৰাস্তা ঘাট আপুনি যদি আজিৰ পৰা প্ৰায় দহ বছৰমানৰ আগত যদি নগাঁৱলে আহিছিলে দহ পোন্ধৰ দহ বছ পোন্ধৰ বছৰ ধৰি লওক বাৰ পোন্ধৰ বছৰ আগত যদি আপুনি নগাঁৱলে আহিছিলে তেতিয়াহ'লে আপুনি বিশ্বাস নকৰিব আপুনি নগাওঁ চিনিয়ে নাপাব সেই বিশেষকে টাউনৰ ফালে যদি আপুনি আহে আপুনি নগাওঁৱে চিনি নাপাব এনেকুৱা বদলিকৰণ হৈ গ'ল নগাওঁ ক্লক টাৱাৰ আহি গ'ল আৰু নগাঁৱত আপোনাৰ নগাওঁ কলেজৰ ফ্ৰন্টত ক্লক টাৱাৰ আছে আনি গমেই নাপাব সেইখিনি কি জেগা যেতিয়া নগাওঁ কলেজখন আপুনি দেখিব নগাওঁ মহাবিদ্যালয়খনো ছেইঞ্জ হৈ গ'ল ন সাংঘাতিকভাৱে ধুনীয়া কৰি পেলালে সাংঘাতিক ছেইঞ্জ হৈ গ'ল এটা ছেইঞ্জ এটা হৈ গ'ল গতিকে নগাওঁ মহাবিদ্যালয়খন যেতিয়া আপুনি দেখিব আপুনিতো অবাক হৈ যাব মূৰে কপালে হাত দিব বুলি কৈছোঁ মানে মূৰে কপালে হাত দিব পেলাই আনি ক'ব হাই হাই এইখন নগাওঁয়ে হ'ল নে ইমানে ধুনীয়া বুলি কৈছোঁ ইমানে ধুনীয়া হৈ গ'ল নগাওঁখন আৰু প্ৰধান ঘটনা প্ৰধান ঘটনা বুলি ক'লে ক'বলে হ'লে কি ক'ম এতিয়া নগাওঁখন কিছুমান নেগেটিভ ঋণাত্মক চিন্তাধাৰা মানে ঋণাত্মক ঘটনাও আছে যেনেকে নগাওঁখনত ভাল যিমান আছে বেয়াও অলপ হৈছে তেনেকে চলি আছিলে যেনেকে ধৰক এই ড্ৰাগছৰ কামতো ড্ৰাগছ ইস্মাগলিং হওক বা ড্ৰাগছ সেৱন কৰা হওক এই কিছুমান যুৱক আছে মানে খুব সাংঘাতিকে মানে এই কামটোত তেওঁলোক লিপ্ত হৈ পৰি পৰা তাৰপিছত আপোনাৰ খুব ইস্মাগলিং হয় ল'ৰা ল'ৰা ছোৱালীবিলাকক খুব মানে ড্ৰাগছৰ ফালে আসক্ত কৰিলে ড্ৰাগছৰ এটা চাম আছে এটা মানে ৰেকেট আছে সেই ৰেকেটটো মানে বহুত বেয়াকে ওপৰলে গৈছে উঠিছিলে মানে তাঁহাতি বহুত মানে এটা ওৱাইড সিহঁতৰ বিজনেছ আৰম্ভ কৰিছিলে নগাঁৱত তাৰপিছত সেইটো আৰু কি আৰু সেইটো বহুত বছৰৰ পৰা চলি আছিলে সেইটো তেনেকে কোনো কংগ্ৰেছৰ দিনত কিয় নাজানো আৰু তেনেকে কোনো একো হেৰি কৰা নাছিলে ধৰা নাছিলে তাৰপিছত এইবাৰ আনন্দ মিশ্ৰ আহোঁতেহে বহুত মানে অলম'ষ্ট নাইকিয়া নিচিনাই হোৱাদি হৈছিলে আৰু বহুতখিনি হেৰি কৰিলে আনন্দ মিশ্ৰই কিন্তু তেওঁ ভাল কাম কৰাৰ কাৰণে হয়তো তেওঁক ট্ৰেঞ্চফাৰ দিয়া হ'ল হ'বলা গতিকে আৰু পলিটিক্সটো তেনেকুৱাহে চৰকাৰেও চৰকাৰতোটো মই দেখিব মই পলিটিক্স বোলা বস্তুটোৱে দেখিব নোৱাৰোঁ ৰাজনীতি বোলা বস্তুটো একে থুই পেলাব মন যায় মানে মোৰ দুৰ্নীতি কৰা বস্তুটোৱে হ'ল ৰাজনীতি ৰাজনীতিয়ে প্ৰথম দুৰ্নীতি কৰে তাৰপিছতহে বেলেগ মানুহে দুৰ্নীতি কৰে গতিকে আই হেইট পলিটিক্স সেইটো ক'ব তাৰপিছত বিখ্যাত ঐতিহাসিক ব্যক্তি আছে নেকি বুলি ক'ব গ'লে বিখ্যাত ঐতিহাসিক ব্যক্তি মানে কি আৰু মই ঐতিহাসিক বুলি ক'ব নাযাওঁ মই মোৰ ফালৰ পৰা মই এতিয়া বৰ্তমানৰ হে ক'ব যাম বৰ্তমানৰ ক'ব গ'লে ধৰক মই কে কে দাক খুব ভাল পাওঁ যোন মানে সিদ্ধাৰ্থ শৰ্মাৰ কথা কৈছোঁ বেহৰবাৰী আউটপষ্টৰ বেহৰবাৰী আউটপষ্টতো গোটেইকেইটা এক্টৰতো আমাৰ নগাঁৱৰে গতিকে সেইটো এটা কিমান গৌৰম গৌৰম্বিত কথা হয়নে এটা নগাঁৱৰ এটা ভাল তেওঁলোকে নাম উজ্বলাইছে যেনে হীমা দাস হীমা দাসে নগাঁৱৰ লগতে সমগ্ৰ বিশ্বতেই তেওঁৰ দপদপনি সৃষ্টি কৰিছে গতিকে হীমা দাসো আমাৰ খাৰণে নগাঁৱৰ কাৰণে খুব এটা গৌৰৱ উজ্জ্বল কঢ়িয়াই অনা এগৰাকী মহিলা তাৰপিছত আৰু আছে তেনেকুৱা বহুত হেৰি কিন্তু নগাওঁ জিলাখন মানে যদি পুৰণি পুৰণা মানুহ আহে ইয়ালে তেতিয়াহ'লে তেওঁলোকে কেতিয়াও হেৰি নেপায় মানে চিনি হয়তো বহুতে চিনি নেপাব নগাওঁখন কাৰণ ৰাস্তা ঘাটবিলাক হক বা বিল্ডিং চিল্ডিঙবিলাক হক কাষতে দোকান চোকানবিলাক হক খুব ধুনীয়াকে সুন্দৰভাৱে বনালে কাৰণ আমাৰ মই মোৰ ঘৰ বেবেজীয়াত কাৰণ মই থাকোঁ অৰিজিনেলি মোৰ বেবেজীয়া হয় মোৰ মানে ঘাঁহিৰ পৰা এনেকে আহি ঘাঁহিৰ পৰা এনেকে আহিব লাগে আমি আমাক থাকা ঘৰ হয় এতিয়া বৰ্তমান ঘাঁহিত কিনু ঘাঁহিৰ পৰা আহি পেলাই বেবেজীয়া পায়হিতো বেবেজীয়াখনত মোৰ মাজতে বৰতা এজন আহিছিলে বহুত বছৰৰ মূৰত বেবেজীয়াত নামি পেলাই তেওঁ ভাৱিলে যে মোক ক'ত নমাই দিলে মানে তেওঁ ভাবাই নাই যে এইখন বেবেজীয়া বুলি কাৰণ আগতে একেবাৰে লেতেৰা চেতেৰাকে হেৰি তেওঁ বহুত বছৰ মূৰত আহিছে দহ বছৰ ওপৰ হৈ গ'ল তেওঁ ভয় খাই গ'ল মানে গাড়ীখনে ক'ত নমাই দিলে তাছত ওচৰৰ মানুহক যেতিয়া সুধিছে বেবেজীয়া বুলি কৈছে তেতিয়া কৈছে কি বুলি আচৰিত হৈ গ'ল তাৰমানে এনেকুৱা বেবেজীয়া হৈ গ'লনে এনেকুৱা এনেকুৱাই মানে এটা সাংঘাতিক পৰিৱৰ্তন মানে বেবেজীয়াখনৰ গতিকে পৰিৱৰ্তনবিলাক মানে তেনেকে হৈছে আধুনিক বিকাশ বুলি ক'ব গ'লে তাৰপিছত প্ৰাচীন কালত তুলনাত একেবাৰেই এতিয়া মানে সাংঘাতিকভাৱে এটা ছেইঞ্জ হৈছে মানে প্ৰাচীন কালৰ তুলনাত তাৰপিছত প্ৰধান ঘটনাতো মানে আপোনাক বুলি কৈছোঁৱে যে ড্ৰাগছৰ সেইটো খুব বাঢ়িছিলে মাজতে এতিয়া অলপ কমা যেন দেখিছোঁ হ'লেও এতিয়া সম্পূৰ্ণৰূপে কমা নাইকীয়া গতিকে মাননীয় পৰা প্ৰশাসন বিষয়াক অনুৰোধ জনাবলৈ বিচাৰিছোঁ যাতে তেওঁলোকে এই ড্ৰাগছ ৰেকেটটো সম্পূৰ্ণৰূপে নাশ কৰি দিয়ে কাৰণ ই এটা সাংঘাতিক মানে এটা ল'ৰা ছোৱালী উঠি অহা ল'ৰা ছোৱালী জীৱনত সাংঘাতিকভাৱে বেয়া প্ৰভাৱ পেলাইছে যিটো নেকি কেতিয়াও এইটো ৰিক'ভাৰী কৰিবলে খুবেই কঠিন হৈ পৰে যদি ড্ৰাগছ টো এবাৰ বেয়াকে গাত লাগি যায় ৰিক'ভাৰী কৰিবলে খুব কঠিন হৈ পৰে গতিকে এইখিনি ভাল হওক আৰু নগাওঁ জিলাৰ সদায় নাম উজ্বলি থাকক এতিয়াৰ দৰে তাকেই কামনা কৰিছোঁ